অঁ ক'ত আছে আপুনি অঁ নামঘৰলৈ কেতিয়া যাব আপুনি অঁ

অঁ ময়ো ৰাতিপুৱা যাম বুলিয়ে ভাবিছোঁ

ৰাতিপুৱা কাম চাম কৰি মেলি আজৰি হৈ ঘৰত তাৰপিছত যাম আৰু তালৈ অঁ আপুনি কেতিয়া যাব অঁ ভাত খালে অঁ খোৱা নাই আৰু খাম আৰু অলপ পিছত অঁ আপুনি কি পিন্ধি যাব অঁ ৰিহা ল'ব লাগিব চাগে এই ভকতবোৰক আকৌ চাহ টাহ কিবা কিবি দিব লাগিব নহয় অঁ যাব এই পেহী এজনী আহি আছে তেওঁ যাব তাৰপিছত ভাইটি আহিম বুলি কৈছে ভাইটিয়ে চাবলৈ যাম বুলি কৈছে আহিও যাব চাবলৈ

আমাৰ লোৱা নাই আপোনালোকৰ লৈছে নেকি অঁ কি পাৰ্ট লৈছে বা অঁ চাবলৈ ভালেই হ'ব নহ'লে চাগে অঁ আৰু কোনে কোনে লৈছে জানে নেকি মই গমেই পোৱা নাই আমাৰ ঘৰৰ ওচৰত কোনোবাই লৈছে যদিও আৰু অঁ তাৰপিছত আমাৰ গাঁৱৰ মানে মানুহকেইজনী কেতিয়া যাব বাৰু বুঢ়ী মানুহকেইজনী অঁ আপুনি খবৰ কৰিছিলে নেকি অঁ ক'বচোন আপুনি কেতিয়া যাব খবৰটো কৰিব

অঁ মই ফোন কৰাই নাই নিকু মাকলৈ ফোনটো কৰি চাব লাগিব কেতিয়া যাব অঁ নামঘৰত যাব নাপালোঁ নহয় অঁ এই কাম চাম কৰি থাকিলোঁ আলহীও আহিলে সেইকাৰণে যাবলৈ নহ'ল অঁ জানো মই ভালকৈ ভাওনাখনৰ কথা গমে পোৱা নাই আপুনি গম পাইছেনি আপুনি জানে অঁ নামঘৰৰ ফালে যোৱাই হোৱা নাই যে সেইকাৰণে গমেই পোৱা নাই সোধাও নাই কাকো কি ভাওনা পাতিছে

এই আলহী আহি থাকিলে দেৰিকৈ গৈ ভাত পানী বনাই খুৱাই পিনে পঠিয়াওতে দেৰি হ'ল সেই সেইকাৰণে নগ'লোঁ আৰু অঁ অঁ নবনাও এতিয়া খোৱা নাই খাম অলপ পিছত কাম চাম কৰি আজৰি হৈছোঁ আৰু অঁ জলপানেই দিব নেকি কিবা গাখীৰ বিচাৰি থকা শুনিছিলোঁ গম পাইছিলোঁ মানে তে জানো ভাৱৰীয়াৰ কাৰণে জলপান কৰিছে নেকি চাগে অঁ মাতিছিলে আকৌ যাব লাগিব অঁ আপোনালৈ ফোন কৰিম বাৰু অঁ অঁ পিন্ধিবই লাগিব চাগে নহ'লে আকৌ কি বুলি কয় ডাঙৰ মানুহখিনিয়ে আকৌ কিবা কিবি ক'ব নহয় নহ'লে পিন্ধি যাবই লাগিব

সেইটোৱে এতিয়া অঁ তেওঁ তেখেতে নল'লে হেৰি পামত বিজি হৈ আছে যে সেইকাৰণে হ'ব নহ'লে দিয়ক হেল্ল'